ক'ভিডৰ সময়ত মুখত মাস্ক লৈছিলোঁ আৰু বাহিৰলৈ ওলাই যোৱা নাছিলোঁ বেছিভাগ ঘৰৰ ভিতৰতে আছিলোঁ খোৱা বস্তু ভালকৈ পৰিপাতি কৰি পাচলি শাক পাচলি আদিও বজাৰৰ পৰা আনিলেও সেইবিলাক ধুই মেলি ভালকৈ ভালকৈ ৰাখিছিলোঁ আৰু সকলো কোনো মানুহৰ লগত বেছি হলী গলি কৰা নাছিলোঁ ব যেতিয়া বাহিৰত বহুত মানুহ গোট খায় সেই মানুহবিলাকৰ লগত যোৱা নাছিলোঁ য'ত বহুত মানুহ গোট খায় সেইবিলাক ঠাইলৈ যোৱা নাছিলোঁ আৰু পেৰা মিছ পে জ্বৰ হ'লে পেৰা পেৰামেছল